ছয় এপ্ৰিল দুহেজাৰ তেৰ সাত নৱেম্বৰ দুহেজাৰ সোতৰ পাঁচ জুন দুহেজাৰ একৈছ একৈছ নৱেম্বৰ দুহেজাৰ বাইছ আৰু এটা হ'ল এক জানুৱাৰী দুহেজাৰ তেইছ